আমাৰ ওচৰে পাঁজৰে আহোম সম্প্ৰদায় মেচকছাৰী তাৰপাছতে চাহ বাগানীয়া এইবিলাক মানুহেই ওচৰত আছে সাধাৰণতে আৰু অলপ দূৰত মিচিং সম্প্ৰদায়ৰ মানুহ এখিনি আছে কিন্তু তেওঁলোক অকমান যথেষ্ট দূৰ হয় সেইকাৰণে তেওঁলোকৰ ৰীতি নীতিৰ বিষয়ে আমি বৰ ভালকে নাজানো কিন্তু তেওঁলোকৰ আলি আই লিগাং পাতে মিচিংসকলৰ মুখ্য যিহেতু সেইটো উৎসৱ তেওঁলোকৰ সেইটোত মানে সেইটো বিষয়ে জানো আৰু আগতে লগতো পঢ়িছিলে ছোৱালী ল'ৰা তেনেকৈ তেওঁলোকৰ সেই সেয়ে সেই ল'ৰা ছোৱালী লগৰ ল'ৰা ছোৱালীখিনিৰ পৰাই অকমান তেওঁলোকৰ উৎসৱবিলাকৰ বিষয়ে জানো আৰু বাকী তেনেকে বৰ বিশেষ মানে তেওঁলোকৰ উৎসৱ পাৰ্বন বিলাকৰ লগত ইমান জড়িত নহয় এই কিতাপে পত্ৰই পঢ়িও অকমান সেই তেনেকে জানো সেই সিমানে আৰু আলি আই লিগাং পাতে তেওঁলোকে তেওঁলোকে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মানে আলি আই লিগাং পাতে বুধবাৰে প্ৰথমটো বুধবাৰে আলি আই লিগাং পাতে তেওঁলোকে সেই আলি আই লিগাঙত মানে আপং চাপং খাই তেনেকে গৈ পেলাই তেওঁলোকৰ নৃত্য চিত্য সেইবিলাক কৰে আৰু তেওঁলোকৰ যিটো জনজাতীয় তেওঁলোকৰ মিচিঙৰ যিটো মানে উৎসৱ সেইটো আলি আই লিগাং তেওঁলোকে তেতিয়া পালন কৰে সেইটো তাৰপিছত আমাৰ ওচৰতে আছে আপোনাৰ চাহ বাগান চাহ জনগোষ্ঠীৰলোক যিহেতু তেওঁলোক মানে আমাৰ ওচৰতে তেওঁলোক মানে চাহজনগোষ্ঠীৰ যদিও মানে তেওঁলোকো মানে এই বাগানীয়া সম্প্ৰদায়ৰ যদি তেওঁলোক গাঁৱৰ লগত মানে অকমান ৰিলে মানে গাঁৱত তেওঁলোক যিহেতু তেওঁলোকে বস্তি বুলি কয় ন বস্তিত বাস কৰে মানে তেওঁলোকে লাইনত বাস নকৰে মানে বাগানৰ মাজৰ যিবিলাক বাগানে দিয়া যিবিলাক আৱাস গৃহত তেওঁলোক থাকে সেইবিলাক আৱাস গৃহত তেওঁলোক নাথাকে তেওঁলোকে গাঁৱত থাকে সেইকাৰণে তেওঁলোকে বস্তিত থাকে বাকীবিলাকে তাৰমানে বাকী জনগোষ্ঠীখিনিয়ে যিখিনি বাগানত থাকে তেওঁলোকে মানে বস্তিত থাকে বুলি তেওঁলোকক কয় তেওঁলোকেও সেই তেনেকে পাতে তেওঁলোকৰ হ'ল দিৱালী দেৱালীত তেওঁলোকে ঘৰ আমি যেনেকে বহাগ বিহুত অসমীয়াসকলে বিহুত যেনেকে ঘৰে ঘৰে হুঁচৰি গাই পেলাই বিহু গাওঁ আশী আশীৰ্বাদ লওঁ জ্যেষ্ঠজনৰ পৰা তেনেকে তেওঁলোকেও সেই দেৱালীত মানে তেওঁলোকে তেনেকে ঘৰে ঘৰে বিহু পাতে মাৰে মানে হুঁচৰি মাৰে হুঁচৰিত মানে তেওঁলোকে তেনেকে আমি যেনেকে বিহু ঘৰে ঘৰে গৈ হুঁচৰি গাওঁ তেনেকে তেওঁলোকেও ঠিক একেটা প্ৰচেছতে মানে তেওঁলোকেও হুঁচৰি গায় আৰু তেনেকে তেওঁলোকৰ সেইটো তাৰপিছত তেওঁলোকে কিছুমান পূজা কৰে পূজা কৰে তাৰপিছত তেওঁলোকৰ মানুহ মৰিলে মেলিলেও তেনেকে আমাৰ আমি যেনেকে খৰি দিওঁ তেওঁলোকেও তেনেকে খৰি দি দাহ কাৰ্য সম্পন্ন কৰে তেওঁলোকৰ সেইটো নিয়ম প্ৰায় আমাৰ অসমীয়া মানুহৰ লগত একেই তাৰপিছত তেওঁলোকে আৰু এটা পূজা পাতে মানে পূজাটো তেওঁলোকে হেৰি তেওঁলোকৰ যিটো মানে পূজাঘৰ পূজাঘৰ তেওঁলোকে দেও উঠা বুলি কয় সেইটো দেওত উঠি পেলাই তেওঁলোকে সেইটো পূজা তেওঁলোকে পাতে তাৰপাছত আমাৰ মেচ কছাৰী এইবিলাকৰ নিজস্ব এটা সাজপাৰ আছে সেই সাজপাৰ পিন্ধি আমাৰ মেচ কছাৰীসকলে বিহু মানে বিহু নৃত্য কৰে পেলাই বিভিন্ন ধৰণৰ ফেষ্টিভেল মানে আমাৰ মেচ কছাৰীৰো ফেষ্টিভেল আছে ফেষ্টিভেল পতা হয় তেনেকে গৈ পেলাই মেচ কছাৰীৰো দোৱান আছে দোৱান আছে যদিও আমি বিশেষ বৰ ভালকে নাজানো বিশেষকৈ কাৰণ আমি আজিলৈকে দোৱানত কথা পাতি পোৱাই নাই জন্মৰ পৰা যিহেতু আমাৰ কথিত ভাষাতেই আমি লিখিছোঁ পঢ়িছোঁ তেনেকে সেইকাৰণে আমি দোৱানৰ বিষয়েও ভালকে নাজানো বাকী আৰু ওচৰে পাঁজৰে আমাৰ আহোম সম্প্ৰদায়ৰ কিছুমান লোকো আছে সেই আহোম সম্প্ৰদায়ৰ লোকবিলাক তেওঁলোকৰ বিয়া বিলাক মানে চকলং পদ্ধতিৰে পালন কৰা হয় বিয়াবিলাক হোম পুৰি পেলাই চকলঙতে এশ এগছি চাকি দি তেওঁলোকে চকলং সম্পন্ন কৰে পুৰোহিতে মন্ত্ৰ পাঠেৰে তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন হয় আৰু তেনেকৈয়ে তেওঁলোকৰ তেওঁলোকেও আমাৰ অসমীয়া মানুহবিলাকৰ নিচিনাকে তেওঁলোকৰো উৎসৱ তিনিটাই বিহু বহাগ বিহু মাঘ বিহু কাতি বিহু আৰু বিশেষকৈ বহাগ বিহুটোকে তেওঁলোকে তাৰমানে আমি অসমীয়াসকলে যেনেকৈ বহাগ বিহুতে আমি আমাৰ আটাইতকৈ ৰঙালী বিহু আমাৰ সেইটো উৎসৱ ডাঙৰ বিহু মানে সেইটো উৎসৱ আৰু ধান চান চপাই মেলি একদম আজৰি হৈ পেলাই মানুহবিলাকে সেইটো উৎসৱ বৰ ডাঙৰকে পালন কৰে বহাগ বিহুটো মাঘৰ বিহুটো কৰে মাঘৰ বিহু যেতিয়া মানে ধান চান কাটি মেলি এতিয়া শেষ হ'ব আৰু শেষ হোৱাৰ পাছত মানে চবেই মিলা পিটিৰে প্ৰীতি ভোজ খাই মাঘৰ বিহু মেজি জ্বলায় তেনেকৈয়ে মাঘৰ বিহু উদযাপনো কৰে তাৰপিছতে আকৌ কাতি বিহুটোতো কঙালী বুলি কোৱা হয় গতিকে কাতি বিহুটোত সেইটোত বৰ বিশেষ মানে একো

তুলসীৰ তলত চাকি দি কোনোবাই চবেই নহয় আৰু কোনোবাই কোনোবাই মাহ প্ৰসাদৰ শৰাই দিয়ে তুলসীৰ তলতে কোনোবাই ভঁৰালত দিয়ে তেনেকৈয়ে সেইটো উৎসৱ পালন কৰে যিহেতু কঙালী বিহু বুলি কোৱা হয় কাতি বিহুক আৰু মাঘৰ বিহু যিহেতু ভোগালী বুলি কোৱা হয় গতিকে ভোগালীত মানে খুব ভোগ কৰা হয় কৰা হয় মানে কি তাত মাছে মাংসই গোটেইখনে লগে ভাগে এটা প্ৰীতি ভোজ খোৱা হয় মেজি তাৰপিছতে ৰাতিপুৱালে মেজিত জুই দিয়া হয় মেজি জুইত চবেই গাঁৱৰ মানে ডেকা বুঢ়া ল'ৰা মিলি মেজি জুই পোৱাই আশীৰ্বাদ লয় বহাগ বিহুটোৰ কথাটো আৰু অসমৰ মানে অসমীয়াসকলৰ প্ৰধান বিহু সেইটো বহাগ বিহুটো প্ৰতিজন অসমীয়াই পালনো কৰে বহাগ বিহু গতিকে সেইটো বিষয়টো চবেই জানে আৰু সেই উৎসৱটোৰ বিষয়ে বাকী স্বাস্থ্য শিক্ষা এইবিলাক দৰকাৰী ক্ষেত্ৰত মানে এই আমাৰ মেচ কছাৰীসকল অকমান শিক্ষাৰ ক্ষেত্ৰত বহুতেই পিছপৰা স্বাস্থ্য সেৱা গাঁওবিলাকক আমাৰ মানে যিখিনি আমাৰ অঞ্চলত গাঁৱত মানে সিমান স্বাস্থ্যৰ স্বাস্থ্যসেৱা মানে খুব টনকিয়াল বুলি ক'ব নোৱাৰি মানে কিবা এটা কাৰোবাৰ অকমান সাধাৰণ বেমাৰ এটা হ'লেও টাউনলে যাব লাগে ওঠৰ বিছ কিলোমিটাৰ গাড়ীত মানে যাতায়তৰ সুবিধাও বৰ বিশেষ মানে নাই গতিকে লৈ বহুতখিনি বাধাৰে সন্মুখীন হ'ব লগা হয় আমাৰ জনজাতীয় অঞ্চলৰ মানুহ লোকসকল বিশেষকৈ সেইবিলাক ক্ষেত্ৰত আৰু শিক্ষাবিলাকো ইমান বৰ বিশেষ শিক্ষা দিশতো আগবঢ়া নহয় অলপ এতিয়াবোৰ অকমান উন্নতি হৈছে এতিয়া নাই হোৱা বুলি ক'ব নোৱাৰি এতিয়া যথেষ্ট উন্নতি হৈছে গতিকেলৈ তেনেকে ইমান উন্নত বুলি ক'ব নোৱাৰি আৰু জনজাতীয়সকলৰ মানে শিক্ষা সম্পদ স্বাস্থ্যসেৱা এইবিলাক ক্ষেত্ৰত বহুতখিনি বাধাৰেই সন্মুখীন হয় তেওঁলোকে সেইবিলাক ক্ষেত্ৰত যাতায়তৰ ব্যৱস্থা নাই ভাল মানে স্বাস্থ্যৰ সেৱা নাই সেইবিলাকৰ কাৰণে যথেষ্ট তেওঁলোকে বাধাৰ সন্মুখীন হয় গতিকে সেইখিনিয়ে আৰু